আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতত অধিক স্বীকৃতি লাভ কৰিবলগীয়া কেইটামান খেল হৈছে কাবাডী খো খো মল্লযুঁজৰ কথা আমি ক'ব পাৰোঁ কাবাডীত সাধাৰণতে সাতজন প্লেয়াৰে খেলা হয় আৰু ই অতি ৰোমাঞ্চকৰ খেল এইটো আৰু আনন্দদায়ক সকলো ধৰণৰ বডী শাৰীৰিক অসুস্থতা দূৰ কৰে এই খেলে আৰু আনহাতে আমি ক'বলৈ গ'লে খো খো খো খোৰ জনপ্ৰিয়তা ঠাইভেদে আছে যদিও অধিক জনপ্ৰিয় হোৱা নাই সেইটো আৰু আনহাতে আমাৰ মল্লযুঁজ মল্লযুঁজ বহুত পুৰণি দিনৰ পৰা চলি আহিছে ৰজা মহাৰজাৰ দিনৰ পৰাই এই মল্লযুঁজ চলি আহিছে আমি এই বি এই তিনিটি খেলত খেল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি স্বীকৃতি লাভ কৰে তেন্তে ভাল হ'ব বুলি ভাবোঁ